মোৰ প্ৰিয় খাদ্য হৈছে আমিষ খাদ্য বিশেষকৈ আমিষৰ ভিতৰত ছাগলী মাংস খাই মই যথেষ্ট ভালপাওঁ আৰু খাই নহয় মই বনাইও ভালপাওঁ ছাগলী মাংস মুঠতে মাংস আৰু মাংস অধিক প্ৰিয় মোৰ আৰু তাৰেপিছতে আছে কণী কণীও খাই মই ভালপাওঁ যথেষ্ট এইবিলাক প্ৰিয় খাদ্য আৰু মাংসটো খাই ভাল লাগে আৰু সেইকাৰণে প্ৰিয় আৰু ছাগলী মাংসটো মানে টেষ্টতো মই আটাইতকৈ বেছি ভালপাওঁ কিন্তু বাকী ব্ৰয়লাৰ মাংস বা কিবা এইবিলাক ইমান এটা মই হেৰি নহয় আকৌ গাহৰি মাংসটো খায়ো যথেষ্ট ভাল লাগে কিন্তু সেইটো আকৌ সদায় খোৱা বস্তু নহয় আৰু যিহেতু তাত যথেষ্ট পৰিমাণে তেল থাকে গতিকে গাহৰি মাংস সদায় নাখাওঁ ছাগলীটোও সদায় খোৱা নহয় কিন্তু প্ৰায়ে মানে খাওঁ